পৰিয়ালত বেমাৰ হ'লে ঘৰত বনোৱা খাদ্য বহুত ধৰণৰ আছে কম মছলা ব্যৱহাৰ কৰিও বনোৱা হয় আৰু বইল বেছিভাগ বইল বনোৱা হয় আৰু বেমাৰৰ ওপৰত ভিত্তি কৰি খাদ্য খুওৱা হয় সেইবাবে তেনেকে ক'বলগীয়া নাই খাদ্য বেছিভাগ বইল বনোৱা হয় বেমাৰ যিটো বেমাৰ হৈছে তাৰ ওপৰত লক্ষ্য ৰাখি ই লক্ষ্য ৰাখি বনোৱা হয় খাদ্য আৰু চুগাৰততো চুগাৰততো মছলা কম খোৱা হয় আৰু মিঠা কম খোৱা হয় সেনেধৰণৰ খাদ্য বনোৱা হয় আৰু আৰু সকলো ধ সকলোৰে ঘৰে ঘৰে বেলেগ বেলেগ ধৰণৰ বেমাৰ থাকে আৰু সেই বেমাৰৰ ওপৰত লক্ষ্য ৰাখি কম মছলাযুক্ত বেছিভাগ বেমাৰত কম মছলাযুক্ত খাদ্য বনোৱা হয় আৰু সেই মছলা সেই কম মছলাযুক্ত খাদ্য সকলো বেমাৰৰ বাবে উপযোগী আৰু বেমাৰ নোহোৱাকেও কম মছলাযুক্ত খাদ্য খাব লাগে আৰু সকলো ধৰণৰ বেমাৰৰ লগত মছলাৰ কোনো ধৰণৰ মছলাযুক্ত বেমাৰ খাবই নালা মছলাযুক্ত খাদ্য খাব নালাগে আৰু ঘৰত বনোৱা খাদ্য হিচাপে কম মছলা দি বনোৱা হয় আৰু বইল বেছিভাগ বইল বনোৱা হয় সেই সেইবোৰ খাদ্যই বনোৱা হয় বেমাৰৰ ওপৰত লক্ষ্য ৰাখি বনোৱা হয় আৰু গৰমপানী বেছিভাগ ব্যৱহাৰ কৰিব লাগে